অ হেল্ল' মেম সেইদিনা চুলি কাটিলোঁ যে কেনেকুৱা পালে হয়নি অ অ হয়নি ও লৈ আহিব আকৌ ওম লৈ আহিব আকৌ লগৰবোৰ ওম ওম খুলিলোঁ খোলা হ'ল চাৰি পাঁচ বছৰমান অ কৰোঁ কৰোঁ অ অ ভাল আছে অ